হেল্ল' অঁ তাকে মই সেইকাৰণে ফোনটো কৰিলোঁ বোলো কি কি হয় পিকনিকটো এই বছৰটো ক'লৈকো যোৱাই নাই পিকনিক অঁ ঘাট জেগাটো বেয়া নহয় বাৰু জেগাটো বেয়া নহয় গাড়ী চাড়ী লৈ পেলাই ধুনীয়াকৈ তাকে গোটেইকিটাক খানাটো কি হ'ব

দে মানুহ পোন্ধৰ বিছটা কৰিব লাগিব নহ'লে একেবাৰে বেয়া হ'ব নহয় সেইটোৱেইতো সমস্যা

অঁ এতিয়া এতিয়া খেলাটো ঘাটৰ সিপাৰে হয়নে এইপাৰে হয় সেইটোও হয় নোহোৱা নহয় তাকে এতিয়া ফেব্ৰুৱাৰীতে কৰিব লাগিব এতিয়া জানুৱাৰীটোতো গ'লেই

সেইটোকে কৰিব লাগিব এতিয়া আকৌ চবেই মাংস হাঁহ চাঁহ খাই নাই বা আৰু এতিয়া আৰু এতিয়া কি গাড়ী নিয়া হ'ব বা

অঁ তেতিয়াহ'লে হ'ব ঠিক আছে আমি পাতি ল'ম ভালকৈ ন অঁ ঠিক আছে হ'ব